এক লাখ চল্লিছ হাজাৰ ছশ চৌৰাল্লিছ দহ লাখ আশী হাজাৰ আঠশ পঁচাশী ন লাখ সত্তৰ হাজাৰ নশ নিৰান্নবৈ সাত লাখ ষাঠি হাজাৰ পাঁচশ পঁচপন পাঁচ লাখ পঞ্চাছ হাজাৰ পাঁচশ সাতাৱন